আমাৰ অঞ্চলত ক'বলৈ গ'লে আৰক্ষীয়ে অপৰাধ আৰু দুৰ্ঘটনাক নিয়ন্ত্ৰণ কৰিছে বুলিয়ে ক'ব লাগিব কিন্তু তাৰ তাতো কিছুমান নিয়ম আৰু অকণমান কটকটীয়া কৰিলে ভাল হয় কাৰণ আজিৰ দিন আজিৰ দিনত মহিলাই হওক বা ছোৱালীয়ে হওক অকলশৰে গ গধূলি ৰাস্তাত ওলাই যোৱাটো এটা ডাঙৰ এটা চিন্তনীয় বিষয় হৈ পৰিছে আৰু এই চিন্তনীয় বিষয়টোৱে সমগ্ৰ আমাৰ অঞ্চলটোক কঁপাই তোলা নিচিনা হৈছে এইটো অপৰাধ দিনকদিনে আজিৰ দিনত অপৰাধ প্ৰৱণতা ইমানেই বাঢ়িছে কোনেও কাৰো কাৰণে ভয় নকৰা হৈছে সেয়েহে আৰক্ষীয়ে হওক বা আমাৰ চৰকাৰৰ ফালৰ পৰা পদক্ষেপ যিখিনিকে লৈছে তাতকৈ যাতে আৰু কটকটীয়া পদক্ষেপ ল'ব লাগে অপৰাধ প্ৰৱণতা বিলাক যি ছাত্ৰ ছাত্ৰীৰ মাজত যিবিলাক আজিৰ দিনত যিটো ধৰণে সোমাই পৰিছে বা তেওঁলোকৰ কাৰণে সেইখিনি অপৰাধ যেন নহয় সেইখিনি নৰমেল তাহাঁতৰ যেন বিহেভ সেই তেনেকুৱা নিচিনাই হৈ পৰিছে সেইখিনিক দূৰ কৰাৰ কাৰণে অকল আৰক্ষী বুলি নহয় পিতৃ মাতৃয়েও এই ক্ষেত্ৰত নিজৰ সন্তানক বহুতখিনি জ্ঞান দিব লাগিব আৰু ঘৰখনৰ জ্ঞানৰ পৰাহে প্ৰথম অৱস্থাত এই অপৰাধবিলাক দূৰ হ'ব তাৰপৰা তাৰপাছতহে আৰক্ষী জিম্বালৈ কথাখিনি যাব আৰু এই দুৰ্ঘটনা বুলি ক'লে আমি দুৰ্ঘটনা বুলি ক'লে বিশেষকৈ বৰ্তমান এতিয়া যিখিনি আমাৰ উঠি অহা প্ৰজন্মই উঠি অহা প্ৰজন্মই যান্ত্ৰিক যুগত বাইক হওক স্কুটি হওক গাড়ী হওক এইবিলাক নোহোৱাকৈ কোনো ল মানে ল'ৰা ছোৱালীয়ে উঠি অহা প্ৰজন্মই আজিকালি সিহঁতৰ এটাই সেইখিনি এচেনচিয়েল বস্তু হৈ পৰিছে প্ৰতিজন ছাত্ৰ ছাত্ৰ ছাত্ৰীয়ে হওক হওক বা ল'ৰা ছোৱালীয়ে হওক তেওঁলোকে এখন বাহন এখন চলাবলৈ সৰুৰ পৰাই শিকিছে ঘৰখনৰ পৰাও ঘৰখনত যিখিনি সুবিধা পাইছে সেই সুবিধা আৰু প্লাচ চৰকাৰেও কিছুমান আজিকালি বহুতখিনি সুবিধা কৰি দিছে মেট্ৰিক পাচ কৰাৰ পাছত বাইক দিছে হাই চেকেণ্ডেৰীত ভাল ৰিজাল্ট কৰাৰ কাৰণে বাইক দিছে এইবিলাকে কি এইবিলাক ল লোৱাৰ পাছত সিহঁতৰ সিহঁতে যি ধৰণে সেই বাইকবিলাক লৈ ৰাস্তাত যিটো ধৰণে সিহঁতে সেই বাহনবিলাক চলাই নিয়ে কাকো যেন সিহঁতে চিনি নাপায় অকল বাইক বুলিয়ে নহয় আনকি গাড়ীবিলাকো সেই উঠি অহা প্ৰজন্মৰ যিটো তাহাঁতৰ হেৰি ড্ৰাইভিঙৰ যিটো সিহঁতৰ চিষ্টেম সিহঁতে সেই নিয়ন্ত্ৰণ সিহঁতে ৰক্ষা নকৰে নিয়ন্ত্ৰণ হেৰুৱাই পেলায় যিটো স্পিডত গাড়ী চলাব লাগে বা যিটো স্পিডত বাইক চলাব লাগে সেই স্পিড সিহঁটে লিমিট ক্ৰছ কৰি যায় তাৰ তাৰ ক্ষেত্ৰত আমাৰ অঞ্চলত ক'বলৈ গ'লে ইণ্টাৰচেপ্তৰ থাকে যদিও কেতিয়াবা তেওঁলোকৰো অগোচৰত সেই হেৰি দুৰ্ঘটনা ঘটিছে সেইকাৰণে চৰকাৰেই হওক বা আৰক্ষীয়ে হওক যিবিলাক বাইকে হওক বা গাড়ীয়ে হওক বাহনৰ এনেকুৱা স্পিড লিমিটটো যিটো ক্ৰছ কৰি যায় সেই ক্ৰছ কৰা বাহনবিলাকক অতি মানে অতি সোনকালে তেওঁলোকে যি যিহেতু আজিকালি য'তে ত'তে চি চি কেমেৰা ব্যৱস্থা আছে সেই চি চি কেমেৰা অঁ অঁ অঁ চি চি কেমেৰা চি চি কেমেৰাৰ ব্যৱস্থাৰ পৰা যাতে সিহঁতে সিহঁতক যাতে আয়ত্ত্ব কৰিব পাৰে সিহঁতক কৰায়ত্ত্ব কৰি আহি উচিত শাস্তি দিব দিলে আমাৰ এই অপৰাধেই হওক বা দুৰ্ঘটনাবিলাক চৰকাৰে বা আৰক্ষীয়ে এইখিনি নিয়ন্ত্ৰণ কৰিব পাৰিব বুলি মোৰ ধাৰণা আৰু এই ক্ষেত্ৰত আমাৰ সাধাৰণ মানুহৰ সুৰক্ষাৰ বাবে কিবা চৰকাৰে উন্নত কৰাটো এইটোৱে আৰু যিমানখিনি কৰিছে তাতকৈ আৰু উন্নত কৰিব লাগিব যাতে যিবিলাক নীতি নিয়ম সেই নীতি নিয়মখিনি খুব কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব মানে ওঠৰ বছৰ বয়সৰ তলৰ ল'ৰা ছোৱালীয়েতো বাহন চলাব নোৱাৰে যিহেতু ওঠৰ বছৰ